মোৰ ভন্টী বাইদেউ জীয়ৰী কিম্বা বান্ধৱীয়ে উচ্চ শিক্ষাৰে শিক্ষিত হোৱাটো মই বিচাৰোঁ কাৰণ ছোৱালীয়ে শিক্ষিত হ'লেহে স্বাৱলম্বী হ'ব পাৰিব আৰু স্বাৱলম্বী নাৰীয়েহে নিজৰ মতে জীয়াই থাকিব পাৰিব ছোৱালীৰ শিক্ষাৰ ক্ষেত্ৰত আজিৰপৰা বহু বছৰ আগতে বিভিন্ন ধৰণৰ বাধাৰ সন্মুখীন হৈছিলে যদিও আজিৰ যুগত তেনে বাধাৰ পৰিমাণ তেনেই নগণ্য